আমি যিহেতু গাঁৱত থাকোঁ গাঁৱত বসবাস কৰি ডাঙৰ হোৱা আমাৰ সমাজত মাছ ধৰা পৰমপতা পৰম্পৰা এটা আছে সকলো গাঁৱৰ মানুহেই মাছ ধৰাৰ লগত জড়িত কেতিয়াবা কিছুমানে খাবৰ বাবে ধৰে কিছুমানে বিক্ৰী কৰিবলৈ মাছ ধৰে বা পৰিয়াল পোহপাল দিবলৈ মাছ ধৰে মাছ সাধাৰণতে ধৰা হয় কেতিয়াবা নৈত কেতিয়াবা বিলত কেতিয়াবা বিভিন্ন ধৰণৰ খাল নলা আদিত মাছ ধৰা হয় মাছ আমি প্ৰায় বৰশী আৰু জাকৈ মাৰি আমি ধৰাও ধৰোঁ মাছ ধৰোঁ মহিলাসকলেও মাছ ধৰে মাছৰ লগত বা মাছ ধৰাত তেওঁলোক জড়িত মহিলাসকলে কেতিয়াবা জাকৈ মাৰি আমাক সহায় কৰে জাকৈত মাছ ধৰি খালৈত ভৰায় কেতিয়াবা বৰশী বালে তেওঁলোকে কেঁচু খান্ধি তেওঁলোকে আমাক টোপ যোগাৰ কৰি দিয়ে বা বৰশীত লগা মাছ থ'বলৈ তেওঁলোকে যতন এটা যোগাৰ কৰি দিয়ে সেয়া বাল্টি হ'ব পাৰে খালৈ হ'ব পাৰে সাধাৰণতে মহিলাবিলাকে সেইবিলাকেই কাম কৰে জাকৈ মাৰে বৰশীও বায় নেট চোঁচৰায়ো মাছ ধৰিব পাৰি মহিলাসকলে সেই কামতো জড়িত থাকে মহিলাসকলে মাছ ধৰিবলৈ সাধাৰণতে সাগৰলৈ যোৱা দেখা নাযায় সাগৰত মাছ ধৰা কাৰ্যটো এটা বহুত জটিল কাম আমাৰ ইয়াৰ পৰা সাগৰলৈ বহুত দূৰ হয় সেই গতিকে আমাৰ সমাজৰ পৰা সাগৰলৈ দূৰত্বৰ বাবেও মাছ মাৰিবলৈ নাযায় আৰু এটা কথা হৈছে যে সাগৰত মাছ মাৰোঁতে বিভিন্ন ধৰণৰ ধুমুহাই আমনি কৰে কেতিয়াবা নাও পাল্টি মাৰি যায় কেতিয়াবা নাও ডুবি যায় কেতিয়াবা বৰষুণ বতাহে আমনি কৰে বিপদত আপুনি সহায় কোনোফালে পোৱা নাযায় সেইগতিকেও মহিলাসকলে যাবলৈ ইচ্ছুক নহয় মাছ ধৰিবলৈ